হেল্ল' অঁ ক অঁ নমস্কাৰ নমস্কাৰ অঁ কওকচোন অঁ কওকচোন অঁ কি হৈছে অঁ কেতিয়াৰ পৰা হৈ আছে অঁ এনেই মানে কেনেকুৱা হয় মানে ফিলিংটো অঁ নাই আপোনাৰতো গেছৰ কাৰণে হ'ব পাৰে তেনেকুৱা মেইনলি আৰু কোন চাইডে হয় এনেই পেইনটো লেফ্ট চাইডে হয় তেনে অঁ এইটো মেইনলি চিম্পটমচটো গেছৰ নিচিনাই হয় কিন্তু আপুনি এটা কাম কৰক আপুনি মানে ঔষধ কিবা লৈছিলে নেকি অঁ আৰু পানী পানী কিমান খাই আপুনি অঁ পানী খোৱা হয় ন তেনেহলে এটা কাম কৰক আপুনি আপুনি আহক মোৰ চেম্বাৰলৈ মই চাই দিম আপুনি তেতিয়াহে মই ক'ব পাৰিম টেষ্ট কৰাৰ পিছতহে আপুনি তেজপুৰত আহিব ত্রিবেনী ওচৰতে আছে অঁ আহিলে হ'ল আপুনি নাই এনেইতো আমাৰ সোমবাৰ বুধবাৰ শুকুৰবাৰ শুক্ৰবাৰ সময়টো আপুনি নটাৰ পৰা বাৰটা যিকোনো সময়তে আহিব পাৰে নটাৰ পৰা বাৰটালৈকে বাৰটাবজালৈকে অঁ ঠিক আছে বর্তমান আপুনি এটা কাম কৰিব এতিয়া আপুনি গৰম বেছি আছেতো অলপ যিমান পাৰে নেমু টেঙা অলপ খালেও খাব পাৰিলে খাও খাওক আৰু পানী খাওক পূৰা যদি ডাইৰেক্ট পানী খাব নোৱাৰে নেমু দি হ'লেও খাওক ওঁ অলপ মানে যাতে শৰীৰটো অলপ ঠাণ্ডা ৰাখিব মানে পেটটো ঠিক আছে অঁ ঠিক আছে অঁ অ'কে থেংক ইউ থেংক ইউ